অ কওকচোন

এনে আপোনালোকে শিৱসাগৰ ক'লৈ যাম বুলি ভাবিছে এনে শিৱসাগৰ মানে ওচৰে পাঁজৰে যিমানখিনি ঠাই আপুনি ফুৰিম বুলি ভাবিছে হয় হয় হয় হয় এনে আপোনাৰ ক'ৰপৰা যাব বুলি ক'লে তেজপুৰ কোন জেগা ঠেলামৰাৰ পৰা যাব ন' কিমানজন যাম বুলি ক'লে দহজনমান যাব মানে আপোনাক গোটেই গাড়ীখনে আপুনি ল'বনে নে আপোনালোকক গাড়ীখনে ল'ব লাগিব যিহেতু দহজন যাব

চাওক আজিকালিতো গম পাইছেই তেলৰ দাম গম পাইছেই গোটেই অ অকণমান বাৰু সেইটো কম বেছি হ'ব আপুনি সেইটো লৈ চিন্তা কৰিব নালাগে সেইটো অকণমান কমিব আপোনাৰ ধৰক ঊনৈছ হেজাৰ মানত আমি একে শেষত কৈ দিব পাৰিম আৰু ঊনৈছ হেজাৰত তাৰ তলত আমাৰো অকণ অসুবিধা হয় আমাৰ লগতো ধৰক

হয় সেইটো কিবা এটা মিলাম বাৰু আপোনালোকে এতিয়া যোৱাটো আমি শিৱসাগৰলৈকে আপোনালোক যাব ওচৰ পাঁজৰ গোটেইখিনিতে মানে গোটেইখিনি চাব আৰু ন' হয় হয় হয় এটা কাম কৰোঁ মই আপোনাৰ মই মালিকৰ লগতো কথা পাতিব লাগিব যিহেতু মালিকৰ লগত কথা পাতি আপোনাক জনাম জনালে ভাল হ'বনে বাৰু